মই নিয়মিতভাৱে ব্যৱহাৰ কৰা ছচিয়েল মেডিয়া প্লেটফৰ্ম কেইটা হৈছে ফেচবুক হোৱাটচ্এপ ইনষ্টাগ্ৰাম আৰু টুইটাৰ এইকেইটাত কৰি আছোঁ আৰু তাৰ ফলত বহু মানুহৰ লগত সংযোগ হ'বও পাৰিছোঁ ছ'চিয়েল মেডিয়াৰ থ্ৰ' দি আৰু ছ'চিয়েল মেডিয়াই পৃথিৱীৰ প্ৰতি দৃষ্টি ভংগীটো কেনেকে গঢ় দিছে বুলি যদি ক'বলে যাওঁ পৃথিৱীখন বহুত সহজ হৈ পৰিছে আৰু বহুত সৰু হৈ পৰিছে ছ'চিয়েল মেডিয়াৰ ফলত আমি আগতে যিবোৰ খবৰ পাবলে বহু দিন ৰ'বলগীয়া হৈছিলে বা আমি নিউজতহে কিছুমান কথা গম পাইছিলো এতিয়া ডিজিটেল প্লেটফৰ্মৰ পৰা আমি একেবাৰে সহজতে মানে এঘণ্টাৰ আগত হোৱা ঘটনাটো এঘণ্টা আচলতে বেছিয়ে হয় ইমান সময় প্ৰয়োজনে নহয় লগালগ আমি গম পাই যাওঁ আৰু কিছুমান ক্ষেত্ৰত বেয়াও হৈছে কিছুমান ক্ষেত্ৰত ভালো হৈছে বেয়াটো এনেকুৱা ধৰণৰ বহু ঘটনা আমি কেৱল ছ'চিয়েল মেডিয়াত দেখিয়ে আমি কিছুমান ধাৰণা কৰি লওঁ যিটোৰ আঁৰৰ কাহিনীবোৰ আমি ভালকৈ গম নোপোৱাকে আমি কিছুমান নিজৰ ধাৰণা সৃষ্টি কৰোঁ গতিকে তেনেকুৱা ধৰণৰ ঘটনাও বহু ক্ষেত্ৰত ঘটা দেখা যায় গতিকে ভাল বেয়া দুয়োটা দিশতেই প্ৰভাৱ পেলায়